হেল্ল' এইটো ধেমাজি হয় মৰ্ণিং ফুড ৰেষ্টুৰেণ্টৰ অফিছ হয়নে মই যোৱাকালি এটা পাৰ্চেল অৰ্ডাৰ আছিল সেই অৰ্ডাৰৰপৰা বিশেষ কৃতকাৰ্যতা হোৱা নাই যিহেতু মৰ্নিঙত আঠ মৰ্নিং আঠ বজাত এজন বয় আহিছিল আৰু সেই বয়জনে মোৰ যিটো ফুড অৰ্ডাৰ কৰা হৈছিলে ঠিক পাঁচ মিনিট দহ মিনিট লেট লেট হোৱাৰ বাবে তেখেতক মই কিয় দেৰি হ'ল সোধাত তেঁও যথেষ্ট অভদ্ৰ আচৰণ কৰিছে লগতে মোৰ ঘৰৰ সকলো মানুহৰ আগত অসভ্য আচৰণ কৰি তেঁও বেয়া ব্যৱহাৰ কৰিছে লগতে সময় ফাষ্ট ফুডৰ যিবিলাক বস্তু আছিল সেইবিলাক দলিয়াই নষ্ট কৰি দিছে গতিকে মই আপোনালোকৰপৰা তেঁওক এটা উচিত ব্যৱস্থা লোৱা বিচাৰিছোঁ তেখেতৰ নামটো আছিল হেমন্ত শইকীয়া